জ্বৰ জ্বৰ চৰ্দি হ'লে মানুহ সৰ্বসাধাৰণতে অলপ সতৰ্ক হ'ব লাগে যিহেতু জ্বৰ হ'লে মানুহৰ গাটো বেয়া হয় চৰ্দিলগা হ'লে মাথা টিং টিঙায় আৰু জ্বৰ চৰ্দি হ'লে মানুহৰ গৰম পানী ব্যৱহাৰ কৰিব লাগে চাফ চিকুণকৈ থাকিব লাগে পানীবোৰ ধুই পখালি পৰিপাটীকৈ থাকিব লাগে ঘৰ দুৱাৰ চাফ চিকুণ হ'ব লাগে মূৰ চূৰবোৰ ভালকৈ চাফাকৈ ৰাখিব লাগে গাবোৰ অলপ চেম্পু টেম্পু কাপোৰ কানিবোৰ ৰ'দত দিব লাগে প্ৰায়খিনি বস্তু মানে আমাৰ যিখিনি মানে আমাৰ দৰকাৰী বস্তু সৰ্বসাধাৰণতে আমি ঘৰখনত যেনেধৰণে থাকোঁ সেইখিনি সদায় আমি খুব ভাল ধৰণে ৰাখিব লাগে যিহেতু স্বাস্থ্যটো স্বাস্থ্যটো আমাৰ নিজৰ গতিকে নিজক নিজে বচাই ৰাখিবলৈ হ'লে

মানে মছলা জাতীয় বস্তু খাব নালাগিব আৰু জ্বলা পোৰা ভজা খাব নালাগে আৰু অত্যাধিক জ্বৰ হ'লে চিকিৎসালয়ত আমি ভৰ্তি হ'ব লাগে

তেনেধৰণে জ্বৰ চৰ্দি বতৰৰ লগতে কিছুমান সম্পৰ্ক থাকে কাৰণ এতিয়া ঠাণ্ডা দিন আহিলে এতিয়া

তেনেদৰে আজিকালি বিভিন্ন পৰ্যায়ৰ জ্বৰ হৈছে টাইফইড মেলেৰিয়া এনেধৰণৰ জ্বৰ হৈছে আৰু আমি নিজৰ কেন্দ্ৰবিলাক খুব ভালকৈ চাফ চিকুণকৈ আমি ৰাখিব লাগিব এইবোৰ ৰাখিলে তেতিয়া আমাৰ মহ ধৰি এইবিলাক ঘৰখনৰ অলপ ভাল হ'ব

আৰু এতিয়া বতৰটো এতিয়া ক্ৰমান্বয়ে ক্ৰমান্বয়ে ঠাণ্ডা বেছি হৈছে ঠাণ্ডা বেচিলে আহিছে ঠিক তেনেধৰণে সেই ঠাণ্ডা বতৰত আমি

বিভিন্ন ৰোগে আমাক শৰীৰটো দেখা দিব পাৰে সেই ৰোগৰ পৰা আমি খুব সাৱধানে থাকিব লাগে শাক পাচলিবোৰ আমি খুব চাফ চিকুণকৈ ধুই পখালি কটা কুটা কৰিব লাগে গতিকে এনেকুৱা কিছুমান জ্বৰ হয় আমাৰ মানে মানুহ মৰা যেন হৈ যায় অত্যাধিক হ'লে আমি কি কৰিব লাগে চিকিৎসালয়ত

গতিকে আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা আঁচনি দিছে এই আঁচনিৰ যোগেদি আমাৰ মানে নিজক নিজে অলপ কৰিব লাগিব

পৰিচালনা কৰিব লাগিব এইটো নিজে নিজে জনাটো দৰকাৰ গতিকে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ আজিকালি বেমাৰ হয়

কঁকাল বিষ হয় বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আমাৰ জীৱনটো এই জীৱনটোত আমাৰ বিভিন্ন ৰোগে বিভিন্ন ধৰণৰ আকৰ্ষণ কৰিব বিচাৰে বিশেষকৈ এতিয়া মানুহৰ বেমাৰ আজাৰ অকল খাদ্যৰ পৰাই হয় সেই খাদ্যবোৰ আমাৰ কিছুমানে ভালকৈ চাফ চিকুণ নকৰে বজাৰৰ পৰা আনিলে অলপ ধূলা ধুই তেনেকৈয়ে বনালে তেনেকেই নহয় গতিকে গৰম পানীত অলপ ধুই পখালি কটা কুটি বা কাটিব লাগে কাটি ধুব লাগে ধুই বনাব লাগে মছলাটো খাব নালাগে চৰ্দি মানুহ এনেকুৱা কিছুমান হয় ডিঙিটোত অলপ মানে চেৰচেৰাই থাকে পানীও ওলায় হাঁচি হয় এনেধৰণৰ কিছুমান চৰ্দি হয় জ্বৰ হ'লে মানুহৰ মানে গা গৰম হয় কাপোৰে কাপোৰ বেছি দিলেও কম কাপোৰত কামেই নহয় বেছি কাপোৰ দিবলগীয়া হয় গতিকে এই জ্বৰবোৰ আমাৰ কিছুমান আজিকালি বিভিন্ন পৰ্যায়ৰ জ্বৰ হ'বলৈ লৈছে দেখিছোঁ গাঁৱৰ ওচৰতে এজন মানুহৰ ইমান জ্বৰ চিকিৎসালয়ত ভৰ্তি হৈ থাকোঁতেও পাঁচদিন ছয়দিন ভৰ্তি হৈ থাকোঁতে কিন্তু জ্বৰটো নিৰাময় নহ'ল তাৰপিছত যোৰহাট নিবলগীয়া হ'ল যোৰহাততো তেনেকৈ কেইবাদিনো চাৰি পাঁচজন চিকিৎসা কৰি আছে এতিয়ালৈকে বৰ্তমান আৰোগ্য হোৱাগৈয়ে নাই

দিনটো এইটো ৰাতিটো হয় ৰাতি দুটা বজাত জ্বৰটো হয় জ্বৰটো হ'লে খুব মাথাটো বিষায় এই জ্বৰটো কেনে জ্বৰ এইটো আমি ধৰিব পৰা নাইকিয়া গতিকে মানুহটো এনেকুৱা অৱস্থা কৰিছে ইমান এটা সুস্থ ডেকা মানুহ সেই জ্বৰটো হোৱাৰ কাৰণে মানুহটো মানে এটা মুখত ঘাঁ লাগি গৈছেগৈ বস্তু খাব নোৱাৰা হৈ গৈছেগৈ সেনেকুৱা পৰ্যায়ৰ জ্বৰ হৈছে

শেষ হোৱাগৈ নাই মানে মানুহটোৱে বৰ এটা ভাল পোৱা নাই এতিয়া বৰ্তমান যোৰহাট জিএমচিত ভৰ্তি হৈ আছে গতিকে বহুত দুখৰ বিষয় হেৰি টকা পইচা থকাহেতেন হয়তো চিকিৎসা কৰি লোৱা টকা পইচাৰ অসুবিধাৰ কাৰণে আমি চিকিৎসা কৰিব নোৱাৰিলোঁ টকা পইচা পালে বহুত

এতিয়া আয়ুস্মান কাৰ্ডটো কিছু সকাহ পাইছোঁ হোৱাৰ কাৰণেও তথাপিও আজিলৈকে জ্বৰটো ঠিক হোৱা নাই ঘৰৰ পৰিয়ালটোৰ যথেষ্ট চিন্তা হৈছে

আমাৰ উপায় নাই জেগা ঠেক মানুহ সৰহ মানুহ বেছি জেগাবিলাক পানীখিনি যাবলৈ অলপ অসুবিধা হয় বৰষুণ পানীবোৰ পিছফালৰ পুখুৰীবিলাক জাবৰ জোথৰ পৰি কিছুমান দুৰ্গন্ধ হয় সেইবোৰ নিৰ্মূল কৰিবলৈও আমাৰ জেগা কম এইবিলাকৰ সমস্যাৰ কাৰণে আমাৰ এটা বৰ দুৰ্ভাগ্য সমস্যা ইতিমধ্যে জনসংখ্যাও বেছি পৰিয়াল পৰিয়ালৰ সংখ্যাও আমাৰ চাৰি পাঁচটা কম জেগাতে আমি বসতি কৰিবলগীয়া হৈছে গতিকে মানে বহুত সমস্যাই আমাক অসুবিধাত পেলাইছে মই ভাবোঁ এতিয়া যিটো বতৰ আহি আছে ঠাণ্ডা বতৰ এতিয়া ঠাণ্ডা দিনত মানুহ এতিয়া খোৱা বোৱাবিলাকত সতৰ্ক হ'ব লাগিব

পানী বেছি খালে আমাৰ চৰ্দি লাগি যায় এনেকুৱাবোৰ সমস্যাৰ কাৰণে আমাৰ এতিয়া বতৰটো বতৰ দিন বতৰ তেনেকুৱা হ'বই ঠাণ্ডা দিন আহিবই ঠাণ্ডা দিনত আমি ভালধৰণে আমি থাকিব লাগিব তাহাঁতকো ভালকৈ ৰাখিব লাগিব আৰু লগে লগে এটা কথা হ'ল বিভিন্ন ৰোগ আজি মানুহবিলাকৰ গাত হ'বলৈ ল'লে বেমাৰ হ'বলৈ ল'লে সেই বেমাৰবিলাকৰ পৰা

কি কাৰণে কি ধৰণে হয় আমি একো ধৰিব নোৱাৰোঁ মেডিকেলবিলাকতো দেখিছোঁ বিভিন্ন ধৰণৰ বেমাৰত মানুহ ভুগি থাকে কিছুমান মানুহ টকা পইচা থকাবিলাক ভাল হয় কিছুমানটো মৰিয়ে যায়

কেতিয়াবা বমি চমি হৈ যায় গতিকে অকল আমাৰ আমাৰ যে জ্ৱৰ চৰ্দি হয় তেনেহ'লে আমাৰ বিভিন্ন জেগাৰ পৰা আহি আহি আমাৰ শৰীৰত আক্ৰমণ কৰেহি গতিকে তাৰপৰা আমি উপায় এটা বিচাৰোঁ মেডিকেলত আমি ভৰ্তি হওঁ মেডিকেলত কিছুমান দৰৱ পাতি খালে ঔষধ পাতি খালে ভাল হয় নোহোৱা নহয় কিছুমান ইয়াত অলপ বেছি হয়গৈ সেইকাৰণে আমাৰ সমস্যা হয় গতিকে আমি কিছু কথা জনা দৰকাৰ যে যে বৰ্তমান

এইটো এটা প্ৰব্লেমৰ যোগেদিও কিছুমান আমাৰ ইটো সিটো ইটো সিটো বিয়পি কিছু বেমাৰ হয় কিছুমান আমি এনেকুৱা হয় জ্বৰ বা চৰ্দি হ'লে জ্বৰ হ'লে আমি কিছুমান ঘৰুৱা চিকিৎসা কৰোঁ ঘৰুৱা দৰৱতো আমাৰ কিছুমান জ্বৰ ভাল হয় চৰ্দি লগা হ'লে আমি সৰ্বসাধৰণ আগতে গৰম পানীত আমাৰ হাত ভৰি ধুই তেল টেঙা সানি নাকে চাকে সানি খুব মালিচ কৰি ভৰিকেইটা অলপ জুইত সেকি দিওঁ তেনেকুৱা আমি আগতে জ্বৰটো আমাৰ চৰ্দি লগা এনেকুৱা আমাৰ ভাল হয় আৰু লেটাগুটি ব্যৱহাৰ কৰোঁ ঘৰুৱা আমাৰ আগৰ পুৰণা বছৰ লেটাগুটি খালে আমাৰ কিছু পেটৰো ভাল হয় আৰু চৰ্দি লগা হ'লে আমাৰ আমি গৰম পানী নিমখ অলপ দি হাত ভৰি চাত ভৰি ধুই তেল টেঙা সানি জুইত সেকি দিলে আমাৰ কিছুমান ভালেই হৈ যায় ৰাতি ভাত নাখাওঁ ৰুটি খাওঁ সকলোৱে শুই ৰাতিপুৱালৈ আমাৰ চৰ্দিলগা ভাল হৈ যাব ৰুটি খাওঁ মুড়ি পিঁয়াজ চানা এনেকৈ মিক্সাৰ কৰি পিনে খালেও আমাৰ ৰাতিপুৱালৈ জ্বৰটো ভাল হৈ যায় গতিকে মই ভাবোঁ এই বতৰটোত জ্বৰ চৰ্দিৰ বিষয়ে আমি যিবোৰ কথা ক'লোঁ সেই কথাবোৰত হয়তো কিবা থুকা থুকি ভুল ক্ৰূতি হ'ব পাৰে যিমানখিনি কথা আমি সাজি পাৰি ক'লোঁ সিমানখিনি কথা ক'ব পৰা নাই যদিও ভুলে শুদ্ধই কৈছোঁ গতিকে আমি য'তদূৰ পাৰোঁ ঘৰুৱা চিকিৎসাই আমি কৰিবলৈ বিচাৰোঁ মেডিকেললৈ গ'লে আমাৰ অলপ কিছু সমস্যাও হয় আৰ্থিক দিশত অৰ্থনৈতিক দিশত কিছুমান সমস্যা হয় যিকি নহওক আমি এতিয়া আমি এটাই আমাৰ প্ৰয়োজন গতিকে নিজৰ চৰ্দিৰ পৰা আমি আমাৰ জীৱনটো খুব ভালধৰণে আমি প্ৰয়োজনীয়